প্ৰিয় খেল বুলি ক'লে ক্ৰিকেট খেলটোৱেই হয় আৰু বহুত সৰুৰপৰাই খেলিছিলো ক্ৰিকেট খেল নাৰিকলৰ পাতেৰে বেট বনাই খেলিছিলোঁ কিছুমান ঔষধৰ টেমা বল বনাই খেলিছিলোঁ আমাৰ ঘৰতে ক্ৰিকেট খেলৰ ষ্টেডিয়ামৰ দৰে হৈ পৰিছিলে বহুত গাঁৱৰ ল'ৰা ছোৱালীবিলাকে দাদা ভাইটি সকলো আহি পেলাই আমাৰ আমাৰ ঘৰতে খেলিছিলেহি ক্ৰিকেট খেলটো মোৰ তেতিয়াৰেপৰাই ক্ৰিকেট খেল বহুত প্ৰিয় আছিলে আৰু খেলি ভালপাওঁ আৰু তেতিয়াই এজন ভাৰতীয় দলৰ কেপ্তেইন আহিছিলে যাৰ নাম সকলোৱে জানে আপোনালোকে মহেন্দ্ৰ সিং ধোনী তেওঁ দুহেজাৰ তেওঁ টু থাওজেন থ্ৰীত প্ৰথম ইণ্ডিয়াত ক্ৰিকেট খেলত জইন হৈছিলে তেওঁ প্ৰথমবাৰ ইমান প্ৰথমতে ইমান সফল হোৱা নাছিলে ক্ৰিকেট খেলত কিন্তু পাছত তেওঁৰ নামটো ইমানেই বিশাল হৈ পৰিলে ইমানেই জনপ্ৰিয় হৈ পৰিলে সকলোৰে মুখত কেৱল এটাই মহেন্দ্ৰ সিং ধোনী মহেন্দ্ৰ সিং ধোনী ত' দুহেজাৰ সাত চনত ক্ৰিকেট খেলৰ যিখন আমাৰ ইণ্ডিয়াৰ মেইন ক্ৰিকেট দল আছিলে ইণ্টাৰনেশ্যনেল দল হয় যিটো নেশ্যনেল দল হয় ক্ৰিকেট খেলৰ তাত তেওঁ অধিনায়ক হৈছিলে কেপ্তেইন হৈছিলে আৰু সেইবাৰেই তেওঁ ইণ্ডিয়াত টি টুৱেন্টি ক্ৰিকেট খেল ৱৰ্ল্ড কাপ জয় কৰাইছিলে তাৰ পাছৰপৰাই মোৰ তেওঁৰ প্ৰতি মোৰ ভাললগা হ'ল ধুনীয়াকৈ বহুত ভাল লগা হ'ল তেওঁৰ প্ৰতি মোৰ ক্ৰিকেট ক্ৰিকেট বুলি ক'লে ক্ৰিকেটেই আৰু ক্ৰিকেট খেলৰ জ্বৰ উঠিছিলে এনেকুৱা এটা হৈ গৈছিলে সকলো খোৱা বোৱা বাদ দি এনি টাইম মনত খালী ক্ৰিকেট ক্ৰিকেট আৰু সেই তেতিয়াৰপৰাই মোৰ ক্ৰিকেট খেলাতকৈ ক্ৰিকেট খেল চাই বেছি ভাললগা হৈ পৰিলে কাৰণ ধনী যেতিয়া বেট ধৰিবলৈ আহে ন সেই বেট ধৰা সময়খিনিয়েই বহুত ভাল লাগি যায় আৰু লাগিলে তেওঁ এক ৰাণেই নকৰক কিয় সেই ৰাণটোৱেই মোৰ কাৰণে বহুত সন্তোষ দি সন্তুষ্ট কৰি দিয়ে তেতিয়া দুহেজাৰ এঘাৰ চন হৈছিলে দুহেজাৰ এঘাৰ চনত যেতিয়া বিশ্বকাপ পাতিছিলে ক্ৰিকেটৰ বিশ্বকাপতো মহেন্দ্ৰ সিং ধোনীয়ে ইণ্ডিয়াক জয় কৰাইছিলে ইণ্ডিয়াৰ বাবে বিশ্বকাপটো লৈ আহিছিলে গতিকে দিনে দিনে মহেন্দ্ৰ সিং ধোনীয়ে আমাৰ বাবে বেছি ভাললগা হৈ আহিছিলে জনপ্ৰিয় হৈ পৰিছিলে তাৰ মাজতে এখন খেল আমাৰ ইণ্ডিয়াত পাতে যিটো আই পি এল কোৱা হয় ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতো মহেন্দ্ৰ সিং ধোনী যিটো টীমত আছে চেন্নাই চুপাৰ কিংছত সেই টীমটোক মই বহুত আগৰপৰাই চপৰ্ট কৰোঁ দুহেজাৰ আঠ চনৰেপৰাই চাপৰ্ট কৰোঁ সেই টীমটোক জিকাটো খুব ভাবো বিচাৰোঁ বহুত ভাল লাগে সেই টীমটো অৰু সেই টীমটোত থকা কিছুমান খেলুৱৈ মোৰ ভাল লাগে আৰু সঁচা কথা ক'ব গ'লে ক্ৰিকেট খেলৰ ইণ্ডিয়াৰ বহুতখিনি খেলুৱৈ মোৰ ভাল লাগে ধৰক ধোনী বিৰাট কহলি সুৰেশ ৰাইনা ৰোহিত শৰ্মা জাদেজা শচীন শচীন তেণ্ডুলকাৰ সকলোকে ভাল লাগে সকলোবোৰেই কোনো কম বেটছমেন নহয় আচলতে সকলো ভাল ভাল নিজৰ জেগাত নিজে প্ৰতিভাশালী এজন খেলুৱৈ হয় ক্ৰিকেট খেল বুলি ক'লে বহুতেই মই বিহুতেই মোৰ প্ৰিয় হয় আচলতে আগতে সৰু কালতো স্কুলৰপৰা আহি বেগটো থৈ যেতিয়া লগৰবোৰে মাতে আহ ক্ৰিকেট খেলো আহ বুলি ঘৰত মাহঁতৰ গালি খাই হ'লেও যাওঁ ক্ৰিকেট খেলিবলৈ ঘৰত কেতিয়াবা আবেলি টাইমত আন্ধাৰ হৈ পৰে আন্ধাৰলৈকে ঘৰত নন ষ্টপ এনি টাইম খেলিয়ে থাকো খালী ক্ৰিকেট খেলি থাকোঁ ক্ৰিকেট ক্ৰিকেট ক্ৰিকেট ক্ৰিকেট আৰু ঘৰত গৰু চৰু অনাত বহুত দেৰি হৈ যায় মা দেতাহঁতৰপৰা গালি খাবলগা হয় মাৰ খাবলগা হয় তোৰ এনি টাইম খেলি খেলি আছ খেলি আছ গৰু চৰু আনিব লাগে ধান্দা নাই খালী খেল খেল কিন্তু কি কৰিম সেইবোৰতকৈ যে মোৰ খেলটোৱেই বহুত প্ৰিয় আছিল সেই টাইমখিনিত আৰু মই নিজকে মহেন্দ্ৰ সিং ধোনী বুলি কৈ ধোনী বুলি কৈ খেলি ভাল পাইছিলোঁ পৰিচয় দিছিলে আৰু মোক গাঁৱতো সকলোৱে মহেন্দ্ৰ সিং ধোনী বুলিয়েই মাতে আৰু বহুত ভালো লাগে তেতিয়াই

আৰু চবতকৈ জমনি কথা এটা আছিলে মোৰ সৰুতে মই যেতিয়া ক্ৰিকেট খেলিছিলোঁ ন মোৰ নাকেৰে তেতিয়া মোৰ নাকেৰে চৰ্দি হৈ আছিলে চৰ্দি হৈ থাকোতে মোৰ নাকেৰে শেঙুন আহি বৈ যায় ন চবেই মোক জোকাইছইলে শেঙুনী ধোনী বুলি জোকাইছিলে সেই নামটো মোৰ এতিয়াও মনত পৰে শেঙুনী ধোনী শেঙুনী ধোনী বেট ধৰিবলৈ আহি গ'ল শেঙুনী ধোনী বহুত ভাল লাগে ক্ৰিকেট খেল বুলি ক'লে সঁচাকৈ মোৰ এতিয়াও প্ৰিয় বহুত মন যায় যেতিয়া মই অলপ গাঁৱলৈ যাওঁ লগৰবোৰে যেতিয়া খেলি থাকে ক্ৰিকেট খেলি থকা দেখোঁ মন যায় বহুত খেলিবলৈ সেই আগৰদিনবোৰ ঘূৰি অহা হ'লে বৰ্তমান সময়ত আই পি এল চলি আছে এতিয়া আই পি এলত এতিয়া চেন্নাই ছুপাৰ কিংছ দুই নম্বৰত আছে বিচাৰো জিকক বুলি এইবাৰ এইবাৰ যেন টু থাওচেন টুৱেন্টি থ্ৰীত এইবাৰ জিকক আচলতে মোৰ ক্ৰিকেট খেল বুলি ক'লে বেছিকৈ ভাল লাগে মোৰ মহেন্দ্ৰ সিং ধোনী থকাৰ বাবে য'ত যেতিয়ালৈকে তেওঁ খেলি থাকিব ক্ৰিকেটত মোৰ তেতিয়ালৈকে হয়তো ভাল লাগি থাকিব ক্ৰিকেট চাবলৈ ভাল লাগি থাকিব